হয় দাদা মই এখন উবেৰ বুক কৰিছিলোঁ

তাতে মই কাহিলিপাৰা যাবলগীয়া আছিলে ত' আপোনাৰ ৰেটিং ভালনে মানে গাড়ী চাৰীটো চাফাই আছে ন আপোনাৰ হয় যদি হয় ত' আপুনি ইয়ালৈকে লকেচনলৈকে আহি যাব থেংক ইউ